ছবি আঁকি মই ভাল পাওঁ আৰু ছবি মই মাজে মাজে আজৰি সময়ত আঁকি থাকোঁ দুই এটা আঁকিবলৈ চেষ্টা কৰোঁ আৰু ছবি ছবি এখন আঁকিবলৈ চবতকৈ টান কামটো হৈছে যে বা টান দিশটো হৈছে যে যেতিয়া ছবি এখন আঁকোতে যেতিয়া ছবিখনৰ যোগেদি যিটো মই অৰ্থ বুজাব বিচাৰোঁ সেই অৰ্থটো যেতিয়া হৈ নুঠে তেতিয়াই মই এই ছবিখন আঁকিবলৈ টান পাওঁ আৰু সেইটোৱেই মোৰ বাবে টান দিশ আৰু ছবি এখন অঁকা আৰু মই কোনো ছবি আঁকিবলৈ ক'তো মই শিকা নাই মই যিটো দেখোঁ বা শুনিছোঁ বা বুজ মানে মই নিজে যিটো দেখিছোঁ মই তাৰ যোগেদি মানে আঁকিবলৈ চেষ্টা কৰোঁ